হেল্ল' হয় মই আপোনালোকৰ এজেঞ্চিৰপৰাই এখন কেব বুক কৰিছিলোঁ হয় সাত তাৰিখে বাৰমান বজাত মোৰ যাবলগীয়া আছে মই সাত তাৰিখে বাৰমান বজাত মই এখন মিটিং আছে যোৰহাট তৰাজানত গতিকে মই তালৈ যাবলগীয়া আছিলে সেইটো কাৰণে মই আপোনালোকৰ এজেঞ্চিৰপৰা এখন কেব বুক কৰিছিলোঁ সাত তাৰিখেই মই গড়মূৰত ৰৈ থাকিম গতিকে আপোনালোকে গড়মূৰৰপৰা মোক পিক আপ কৰিব আৰু যোৰহাট তৰাজানত মোৰ এখন মোৰ মিটিং আছে সময়ত তাত পাবগৈ লাগে গতিকে বাৰমান বজাতে আপোনালোকে মোক পিক আপ কৰি ল'ব আৰু যোৰহাট তৰাজানলৈ আপোনালোকে লৈ যাব আৰু তাত মই চাৰে বাৰ বজাৰ আগতেই পাব লাগে গতিকে আপোনালোকে যিমান পাৰি সোনকালে আপোনালোকে মোক পিক আপ কৰক আৰু যোৰহাট তৰাজানত মোক তাত ড্ৰপ কৰক